হেল্ল' ছাৰ এইটো বেংকৰ লেণ্ডলাইনৰ অফিচ হয়নে মই যোৰহাটৰ পৰা কৈছোঁ কিন্তু মোৰ ঘৰ মাজুলীতে মোৰ মোবাইলত মানে নটিফিকেশ্যন এটা আহিছিল আপোনালোকৰ ফালৰ পৰা যে লেণ্ডলাইনৰ বিলৰ পে'মেণ্ট কৰিবলৈ কিন্তু মই পে'মেণ্টটো অলৰেডি কৰি দিলোঁ বাৰু অনলাইন যোগে কিন্তু মোৰ আপোনালোকৰ ওপৰত এটা মানে ডাউট হৈ আছে আৰু মোৰ মানে পে'মেণ্টটো অতি বেছি আহিছে কিন্তু আচলতে ইমান আহিব নালাগিছিলে কাৰণ দাদা আৰু মই বাহিৰতে থাকোঁ ঘৰত মা আৰু দেউতা থাকে মা দেউতাই মা দেউতাই ইমান এইবোৰৰ বিষয়ে নাজানেই আৰু ইমান ইউজো নকৰে সেইবাবে অতি বেছি আহিছে আৰু সেনেকে হ'লেতো আমি নচলিব ন সেইবাবে আমি লেণ্ডলাইনটো উঠাই দিব লাগিবনে বাৰু যদি এই আকৌ ইমান বেছি হয় আমি লেণ্ডলাইনটো উঠাই দিম আপোনাক কিবা ব্যৱস্থা এটা কৰি দিয়ক আৰু নহ'লে এনেকে নচলিব ন আপুনি যিমানবাৰে সোনকালে মোক এইটো চাই দিবচোন মোৰ ডিটেইলছখিনি লৈ লওকচোন মানে মা দেউতাৰ আৰু মা দেউতাহঁতেতো ইমান এইবোৰ নাজানো নহয় সেই কাৰণে ডিটেইলছখিনি মই কৈ দিছোঁ লৈ লওকচোন ঘৰ চব চব লৈ লৈ লওকচোন পিনক'ড চিনক'ড কৈ দিছোঁ ঘৰ হ'ল মাজুলী বনগাঁও আৰু পিনক'ড হ'ল সাত আঠ পাঁচ এক এক শূন্য আৰু ফোন নাম্বাৰ হৈছে ওৱান টু থ্ৰী ফ'ৰ ফাইভ ছিক্স আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ আপোনালোকৰ কাৰ আপোনাৰ হোৱাটছএপ নাম্বাৰটো দিব তাৰ যোগেদি মই ফটো মাৰি আৰু চব ডকুমেণ্টখিনি ফটো মাৰি দি দিম আপোনালোকে চাই ল'ব আৰু যিমানবাৰ সিমান সোনকালে মোক কৰি দিয়কচোন কাৰণ আমি অলপ দুখীয়া মানুহ এনেকে হ'লে নহ'ব ন লেণ্ডলাইনত যদি ইমান বিল আহে থাকে বাৰে প্ৰতি কৰোঁ ইমানখিনি টকা ধন দিম আমি কিবা এটা কৰি হ'লেও সুবিধা এটা উলিয়াই দিয়ক আৰু আপুনি আৰু নহ'লে নহ'ব আৰু বেলেগ উপায় নাথাকিলে আমি লেণ্ডলাইনটো উঠাই দিব লাগিব আৰু নহ'লে নচলিব আপুনি যিমান পাৰে সোনকালে মোক তথ্যখিনি ওলিয়াই দিয়ক আৰু বেছি দেৰি কথা পাতি নাথাকোঁ যিহেতু মই এজন ছাত্ৰ কলেজ যাবৰ বাবেও দেৰি হৈছে আপুনি মোক তথ্যখিনি জনাব আৰু অনুগ্ৰহ কৰি আপুনি মোক যিমান পাৰে ৰাস্তা এটা উলিয়াই দিয়ক আৰু যাতে বিলটো কম পৰিমাণে আহে নহ'লে লেণ্ডলাইনটো উঠাই দিম আৰু বচ সিমানেই ক'লোঁ আৰু